ফটো চটো মাৰাৰ প্ৰতি মোৰ অলপ আগ্ৰহ আছিলে আগৰপৰাই গতিকে মইয়ো মানে ফটো মাৰিব লগাত এবাৰ এটা মানে কেমেৰা লৈছিলোঁ যিটো কেমেৰা মই ফটো মাৰি মাৰি নিজৰ ইনকমটো আগবঢ়াম বুলি ভাবিছিলোঁ তেনেকে বিয়া চিয়াবোৰত ফটো চটো মাৰি কৰি কিন্তু মোৰ কিছুমান ভুল হৈছিলে মই যিটো টাইমত মই কেমেৰাটো লৈছিলোঁ সেইখিনি টাইমত মোৰ নিজৰ পঢ়া সময় আগবঢ়াব লগা হৈছিলে গতিকে মই কেমেৰাত টাইম দিব পৰা নাছিলোঁ ফটো মৰা কামত নিজকে সময় দিব পৰা নাছিলো আৰু সেইবাবে কিছুমান মোৰ ভুল সিদ্ধান্ত লৈছিলোঁ ফটো মৰাৰ সময়ত মই পঢ়া সকলোবোৰ বাদ দি পেলাই মই ফটো চটো মাৰাত ব্যস্ত হৈ পৰিছিলো কিন্তু মই এজন প্ৰফেশ্যনেল কেমেৰামেন নাছিলো সেইবাবে মোৰ কামবোৰ ইমান ভাল নাছিলে আৰু মানুহবোৰেও মোক ইমান কণ্টেক্ট দিয়া নাছিলে ফটো মৰা কামত ফটোগ্ৰাফীত গতিকে মোৰ সেইসময়ত না মই পঢ়াত মন দিব পাৰিছিলো না মই ফটোগ্ৰাফি হিচাপে নিজক পৰিচয় দিব পাৰিছিলো কিন্তু সেই টাইমত মোৰ চিনাকি দাদা এজন আছিল দাদাজনে মোক ক'লে যে তই এতিয়া বৰ্তমান পঢ়ি থাক পঢ়াত গুৰুত্ব দে তোক মই নিজেই পাছত কেনেকে ফটো মাৰে শিকাম যিহেতু কেমেৰাটো আনি থৈ দিছ দাদাৰ কথামতে পঢ়া শুনাত গুৰুত্ব দিলো পঢ়া শুনাত আগুৱাই গ'লো যেতিয়া পঢ়া মই মেট্ৰিক পাছ কৰিলো মেট্ৰিক পাছ কৰাৰ পাছত মই ফটোগ্ৰাফি কামটোক কৰিবলৈ আৰম্ভ কৰিলো আৰু মোক দাদাই কমেও দুমাহমান মোক কেনেকৈ ফটো মাৰিব লাগে চব মোৰ প্ৰশিক্ষণ দিছিলে কেনেকে মাৰিব লাগে ট্ৰিপচ এণ্ড ত্ৰিকচবিলাক শিকাইছিলে ফটো মৰাৰ কেনেকে এজন প্ৰফেশ্যনেল হিচাপে ফটোগ্ৰাফি কৰিব পাৰি ৱাইল্ড ফটোগ্ৰাফাৰ পৰট্ৰৰেইট ফটোগ্ৰাফাৰ যিকোনো ফটোগ্ৰাফাৰ আৰু মই সেইমতেই কৰিলোঁ আৰু তেনেকে মোৰ ফটোগ্ৰাফাৰ কামত আগবাঢ়ি গ'লো আৰু বৰ্তমানলৈকে এতিয়া মই ফটোগ্ৰাফি কৰি থাকোঁ লগতে মোৰ নিজৰ পঢ়া কামটোও বজাই ৰাখিছো সমানে